মই যে অনলাইনত শাৰীখন কিনিছিলোঁ শাৰীখনৰ কালাৰটোও ঠিক নহয় আৰু ধুওঁতেও কোচ খাই গৈছে আৰু দামটো যেনেকুৱা কাপোৰখন সেনেকুৱা নহয়